মই এনট্ৰেঞ্চ এক্সামৰ কাৰণে কিতাপকেইখনমান কিনিছিলোঁ আৰু কিতাপ কেইখন মোৰ খুবেই মানে দৰকাৰী আছিলে আৰু কিতাপ কেইখনে মোক যথেষ্ট লাভৱান কৰিছে আৰু কিতাপ কিখন মোৰ আছিলে ইতিহাস আছিলে ভূগোল আছিলে ভূগোলৰ পৰাও মই অসমৰ ভূগোল কি হয় তেনেকে শিকিব পাৰিলোঁ আৰু ইতিহাসৰ পৰাও তেনেকে ৰজা মহাৰজাৰ কথা মই বহুতো শিকিব পাৰিলোঁ আৰু কিতাপখনে মোক এতিয়া মোক ভাল ফল দেখোৱালে আৰু ভৱিষ্যতেও কিতাপকেইখন মোৰ ভৱিষতৰ কাৰণেও কিতাপ কেইখন মোৰ আৰু মই আৰু মই কিতাপ কেইখন সদায় ভালকৈ ৰাখিম আৰু মই কেতিয়াবা চাব পাৰিম কিতাপ কেইখন যদি মই পাহৰি যোৱা কথাবোৰ কিতাপখন উলিয়াই মই চাব পাৰিম আৰু সঁচাকৈ কিতাপ কেইখন বৰ ভাল আছিলে মোৰ কাৰণে কাৰণ কাৰণ মই সেই কিতাপ কেইখন পঢ়িয়েই মই উত্তীৰ্ণ হ'লো